আমাৰ দৈনন্দিন জীৱনৰ খাদ্য হিচাপে আমি বেছিভাগ ভাত ব্যৱহাৰ কৰোঁ ভাত তৈয়াৰ কৰা হয় চাউলৰ পৰা চাউলৰ পৰা আমাৰ ভাতৰ লগতে ঘৰতে প্ৰস্তুত কৰা খিচিৰি তাৰ পিছত হ'ল আপোনাৰ পায়স আৰু আপোনাৰ হ'ল পিঠাগুড়ি পিঠা আদিও আমি চাউলৰ পৰা প্ৰস্তুত কৰোঁ তাৰ উপৰিও আমি দৈনন্দিন জীৱনত আটা ব্যৱহাৰ কৰোঁ আটাৰ পৰা তৈয়াৰ কৰা হয় পৰঠা ৰুটি চিংৰা গাজা আদিও আমি আটাৰ পৰা প্ৰস্তুত কৰি খাওঁ আটাৰ পৰা আৰু প্ৰস্তুত কৰি খাওঁ ঘৰতে আমাৰ তিল পিঠা তেল পিঠা আদিও আমি ঘৰতে খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ বজাৰত উপলব্ধ হিচাপে আমি ৰুটি চিংৰা আদিও ব্যৱহাৰ কৰোঁ তাৰ উপৰিও আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা খাদ্য হিচাপে পৰে মাখন দৈ আদিও আমি ব্যৱহাৰ কৰোঁ খাদ্য তালিকাৰ ভিতৰত পৰে এইবিলাকে আমাৰ জীৱনত থলুৱা খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়